তিনি আগষ্ট দুই হেজাৰ এক এক জানুৱাৰী ঊনৈছশ পঞ্চাছ আঠ ছেপ্টেম্বৰ দুই হেজাৰ দুই দুই মাৰ্চ ওঠৰশ আশী চৌবিছ নৱেম্বৰ দুই হাজাৰ সাত আৰু পাঁচ জুন দুই হাজাৰ দহ